সেই যাত্ৰাৰ বিষয়ে ক'বলৈ গ'লে আচলতে মই সৰুৰে পৰাই আচলতে খেলা ধূলাত আচলতে খুব ৰাপ আছিল সৰুৰে পৰাই আমাৰ যি ছনিয়ৰ আমাৰ যি দাদা ভাইটি দাদাসকল আছিল তেওঁলোকৰ পৰা অনুপ্ৰাণিত হৈছোঁ আৰু তেনেকৈ আচলতে খেলা ধূলাৰ প্ৰতি ৰাপ আছিলে কাৰণে আচলতে দেউতাই আচলতে সৰু থাকোঁতে আমাক আচলতে শাৰীৰিক চৰ্চাৰ যি আমাৰ সমৰ কলা থাকে সমৰ কলা সেই সমৰ কলাত আচলতে যোগদান কৰাইছিল তেনেকৈ সমৰ কলা বহু বছৰ কৰিছিলোঁ সৰুৰে পৰা সমৰ কলাত যোগদান কৰিছোঁ তেনেকৈয়ে পাঁচ বছৰ আচলতে একেৰাহে খেলাৰ পিছত আচলতে মই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যি খেল সেই খেলত ভাগ ল'বলৈ সক্ষম হৈছিলোঁ আৰু তাৰে ফলত সেই খেলত ভাগ লৈ কিনে মই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছোঁ তেনেকৈ আচলতে খেলাৰ প্ৰতি আৰু এখোজ আচলতে উৎসাহ মোৰ দুগুণ বাঢ়ি গৈছিল আচলতে খেলত যে পদক পালোঁ আৰু তেনেকৈ আচলতে মোৰ যাত্ৰাটো আৰম্ভ হৈছিলে আৰু তেনেকৈ আচলতে বিভিন্ন জিলাভিত্তিক হওক বা আৰু অঞ্চলভিত্তিক হওক বা ৰাইজৰ ৰাজ্যিক পৰ্য্যায়ৰ হ'লেও হওক বিভিন্ন খেলতে আচলতে যোগদান কৰিছিলোঁ তেনেকৈয়ে বহুখিনিত আমি বহুখিনিত মেডেল পাবলৈ সক্ষম হৈছোঁ সেনেকৈ বহুত আৰু কিছুমান চৰকাৰৰ পৰাও ফালৰ পৰাও বিভিন্ন আমি বিভিন্ন মই আচলতে স্কলাৰশ্বিপ আমি পাওঁ তেনেকুৱা স্কলাৰশ্বিপ পাবলৈ সক্ষম হৈছিলোঁ আৰু আশা কৰিছোঁ আৰু চৰকাৰৰ পৰা আৰু অলপ যাতে সুবিধা আমি পাম যাতে খেলৰ কাৰণে আচলতে তেনেকুৱা আশা কৰা হৈছে আৰু খেলৰ যাত্ৰা আচলতে ক'ব গ'লে সেনেকৈ আমি আচলতে প্ৰথম অৱস্থাত যিহেতু আমাৰ ঘৰৰ অৱস্থা ভাল নাছিল তেনেকৈ আমি সৰু সুৰা আমি গাঁৱতে আমাৰ লগৰ যি বন্ধুবিলাক আছে সেই বন্ধুসকলৰ লগতে আমি সমৰ কলা কৰিছিলোঁ কিন্তু যেতিয়া আমি আচলতে এটা প্ৰশিক্ষণত সোমাই গ'লোঁ আচলতে যেতিয়া আমাক দেউতাহঁতে প্ৰশিক্ষণত দিয়াইছিল আচলতে যি সেই প্ৰশিক্ষণত আচলতে শিকাৰ পিছত আমি বহুখিনি আমি উন্নতি কৰিবলৈ সক্ষম হৈছোঁ তেনেকৈ আমি এতিয়া আমাৰ যি আমাৰ সৰু ভাইটি ভণ্টী আছিল তেওঁলোকেও আচলতে আমাৰ গাঁৱত যে আমাৰ এখন ক্লাৱ আছে সেই ক্লাৱতে আমি সৰু ভাইটি ভণ্টীসকলক আমি সেই সমৰ কলা আচলতে শিক্ষা দিয়াই আছোঁ আৰু সেই সমৰ কলা শিকি কিনে বহুত আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী আচলতে বহুত তেওঁলোকে জিলাভিত্তিক আচলতে খেলত আচলতে তেওঁলোকে পদক পাবলৈ সক্ষম হৈছে আৰু সেই পদক লাভ কৰি পিছত তেওঁলোকে বহুতো কিছুমানে স্কলাৰশ্বিপ পাব চৰকাৰীভাৱে যে স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপ পাবলৈ সক্ষম হৈছে আৰু তেনেকৈ আচলতে আমাৰ অঞ্চলত আমি আচলতে শিক্ষাৰ বা সাম সমৰ কলা আচলতে পৰিৱেশ আমি গঢ়ি তুলিছোঁ আৰু এই যাতে এইদৰে যাতে ভৱিষ্যতে যাতে আমাৰ অঞ্চলটোৰ যাতে সৰু ল'ৰা ছোৱালীৰ পৰা যি যুৱচামে আচলতে এইদৰে খেলৰ প্ৰতি আগ্ৰহী হৈ কিনে যে বিভিন্ন খেলত আচলতে পদক পায় যাতে অঞ্চলটোৰ ৰাইজৰ যে দেশৰ যাতে নাম উজ্বলাবলৈ সক্ষম হয় তাকে আমি আচলতে আমি যে আমি এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ